দাদা মাছ লাগিছিল নেকি আহক আহক চাই লওকচোন বাৰু মাছটো চাই লওক আহক মোৰ তাত আছে ৰৌ আছে বাহু ছন্দা পাব আপুনি কওকচোন আপোনাক কি লাগিছিল বা ডাঙৰ এই বাহু বাহু মাছ লৈ ল'ব পাৰে আপুনি

আপোনাৰ এতিয়া দুটা আছে আপোনাৰ ডাঙৰটো একদম যিটো ডাঙৰটো পাঁচকেজি মান হ'ব তেনেকুৱাতো আপোনাৰ পৰিব চাৰিশ টকা পৰিব কেজি আৰু সৰু আছে দুই কেজি আঢ়ৈ কেজি যিটো আপোনাৰ চাৰে তিনিশ পৰিব হয় হয় বাৰু কিবা এটা কম বাৰু কৰিব পাৰিম যিহেতু আপুনি এক কুইন্টেল ল'ব আপোনাক এতিয়া কিমান তাৰিখে বা লাগিছিলে দুই তাৰিখ ন হয় হয় মই আপোনাক হয় হয় আচ্ছা ঠিক আছে বাৰু কৰি দিম বাৰু এইটো

পইচা এইটো আপোনাৰ ডাঙৰটো লাগিব ন' হয় ডাঙৰটো আপোনাৰ তিনিশ আশীকে দি দিব তিনিশ আশীকে দি দিব ডাঙৰটো ঠিক আছে ঠিক আছে